শিশুসকলৰ ওপৰত হোৱা টেকন'ল'জিৰ ক্ষতিকাৰক প্ৰভাৱসমূহ হ'ল প্ৰথমতে মই ভাবোঁ মোবাইল ফোন মোবাইল ফোনৰ পৰা শিশুসকলে আজিকালি খোৱাৰ পৰা চব মানে মোবাইল চায়ে কৰিব খোজে মোবাইলত গে'ম খেলি খেলি বহুত ক্ষতি হৈছে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ ক্ষতি মানসিকভাৱে তাৰোপৰি আজিকালি শিশুসকলে বাহিৰত মোবাইল মোবাইল থকাৰ পৰা বাহিৰত খেলিব নাযায় বাহিৰৰ একো ভালকৈ বাহিৰৰ খেলা ধূলা বা বাহিৰৰ পৰিৱেশখিনি নাজানে প্ৰত্যেক সময়তে মোবাইলৰ লগতে থাকিব খোজে মই দেখা দেখাই দেখি দেখি থাকোঁ যে কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে মোবাইলটো নহ'লে ভাত ভাতেই নাখায় বহুত বহুত তেনেকুৱা আছে পঢ়া শুনাৰ ক্ষেত্ৰতো দেখো মোবাইল মোবাইল নহ'লে একোৱে মানে আজিকালি ল'ৰা ছোৱালী নহয় মোবাইলত গে'ম খেলি খেলি বহুত ল'ৰা ছোৱালীয়ে বহুত ক্ষতি হৈ আছে আজিকালি শুণামতে মোবাইলত গে'ম খেলি খেলি বহুত সৰু সৰু ল'ৰা ছোৱালীবোলে বোৰে বহুত টকা পইচাও নষ্ট কৰিছে তাৰ তাৰ ওপৰি আজিকালি ডাঙৰৰ পৰাই শিকি মোবাইল চোৱাটো ডাঙৰৰ পৰাই শিকিছে আমিও ম আমাৰো আ মানে ভুল আছে ইয়াতে মোবাইল বস্তুটো এনেকুৱা হৈ গৈছে মানে আজিকালি মোবাইলটো নহ'লে নহয়েই তাৰোপৰি টিভি টিভি টো টিভি ত যদিও বা টিভি ল'ৰা ছোৱালী চাই বহুত সময় নষ্ট হয় কিন্তু টিভি টোত বহুত চাবলগীয়াও আছে মোবাইলতো আছে কিন্তু বেছিভাগে আজিকালি মোবাইলৰ ভালত গ'লে ল'ৰা ছোৱালীবো গে'ম ভিডিঅ' এইবোৰ চায়েই ভাল পায় তেনেকেই বহুত বহুত ল'ৰা ছোৱালী ক্ষতি হৈ আছে মই দেখিছোঁ তেনেকুৱা এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে মোবাইলটো নহ'লে নহয় স্কুলত যাব নোখোজে মোবাইলত মোবাইলত গে'ম খেলাৰ কাৰণে ৰা তাৰোপৰি বহু ৰাতিলৈকে গে'ম খেলি থাকে মাক দেউতাকেও সৰু সৰু ল'ৰা ছোৱালীবোৰক বাহিৰত ফুৰিবলৈ যাব লাগে বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়াব দিব লাগে ল'ৰা ছোৱালীৰ লগত খেলিব দিব লাগে তেতিয়া হয়তো অলপ মোবাইলৰ পৰা আঁতৰত থাকিলে অলপ মোবাইলৰ প্ৰতি গুৰুত্বটো কমিব অঁ আৰু তাৰ ওপৰি কম্পিউটাৰ কম্পিউটাৰটো বহুত ল'ৰা ছোৱালীক আজিকালি ক্ষতি কৰি আছে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে চব কাম কম্পিউটাৰতে কৰে কম্পিউটাৰটো নহ'লে মানে একোৱে নহয় এইট ক্লাছ সৰু সৰু ফ'ৰ ফাইভত পঢ়া ল'ৰা ছোৱালীৰো আজিকালি লেপটপ কম্পিউটাৰ থাকে আমি আগতে যেতিয়া সৰু আছিলো এইবোৰ নাছিলে একো কিন্তু আজিকালি মানে সৰুৰ পৰাই মোবাইল কম্পিউটাৰ এনেকুৱা ধৰণৰ বস্তুৱে মানে বহুত সেই মোবাইল চোৱাতে চোৱাতে বহুত সৰু ল'ৰা ছোৱালীৰ আজিকালি বহুত কম বয়সতে চশমা ল'ব লগা হৈছে চকুৰ দৃষ্টিশক্তি কমি গৈছে ৰাতি মোবাইলৰ পোহৰে ল'ৰা ছোৱালীৰো বহুত চকুত ক্ষতি কৰে শিশুসকলকতো চকুত বহুত ক্ষতি কৰে কিন্তু আজিকালি অভিভাৱকবোৰেও তেনেকুৱা হৈছে যে মোবাইলটো দি কেনে কামখিনি কৰি লওঁ মোবাইলটো দি কেনে মই নিজৰ ঘৰৰ কামখিনি শেষ কৰোঁ তেনেকুৱা আমিও তেনেকুৱা ভাবোঁ এই মোবাইলটো লৈ চাই থাকক মই মোৰ নিজৰ কামখিনি এইখিনি টাইমতে কৰি লওঁ তেনেকৈ তেনেকৈ ল'ৰা ছোৱালীবোৰে মোবাইলৰ প্ৰতি বেছি গুৰুত্ব দিয়া হৈছে যাৰ ফলত এতিয়া মানে মোবাইলটো নহ'লে একো অলপ সময়ও এনেই থাকিব নোখোজে তাৰ ওপৰি মোবাইল মোবাইলটো আজিকালি এনেও মানে খোৱাতেও মোবাইল লগা হৈছে মোবাইল নহ'লে ল'ৰা ছোৱালী নাখায় খোৱা বোৱা ন খোৱা বোৱা নকৰে মোবাইলটো দিলেইে খাব এটা জেদ হৈ গৈছে মনৰ ভিতৰত মোবাইলটো লাগিবই কিছুমান ঘৰৰ দেখোঁ আৰু মোবাইলটো ৰিচাৰ্জ শেষ হোৱাৰ লগে লগে লগে লগে মানে পাঁচ মিনিটতে ৰিচাৰ্জ দিব লাগিব এনেকুৱা জেদ কৰে মই নিজে দেখিছোঁ ল'ৰা ছোৱালীয়ে নহ'লে মানে অত্যাচাৰ পইচা মাক বাপেকৰ থাকক নাথাকক লাগিবই মানে ৰিচাৰ্জটো কৰি দিবই লাগিবই মোবাইল চাইছে ৰাতি বাৰটা এটা বাজি গ'লেও ল'ৰা ছোৱালী গ'ম নাপায় যাৰ ফলত ৰাতিপুৱা হৈ উঠাতে বহুত দেৰি হৈ যায় আজিকালি ল ল'ৰা ছোৱালীবোৰে স্কুলত যোৱাৰ সময়ত স্কুলত ওলাই ওলায়ো মোবাইল চায় স্কুলৰ পৰা আহিয়ে মোবাইল মোবাইল নহ'লে নহয়েই টিভি টো য' কিন্তু মোবাইলৰো কিছু জানিবলগীয়া মোবাইলত বহুত কথা আছে খালী যে মোবাইলত বেয়াই সেইটো নহয় মোবাইলত আজিকালি যিকোনো বস্তু জানিব লগা হ'লে গুগলত মাৰিলে চাব পাৰি নজনা বস্তু এটা মোবাইলত চোৱাৰ লগে লগে জান মানে জানা হৈ যায় আৰু কিন্তু শিশুসকলেতো আৰু ভালটো ভালটো আৰু ক'ত নাজানে কি সিহঁত শিশুসকলৰ হ'ল গে'ম খেলা গে'ম খেলটোৱে মই মানে বেছিকৈ দেখোঁ আৰু সৰু ল'ৰা ছোৱালীবোৰে মোবাইলত গে'ম খেলা আজিকালি পইচা দিয়ো গে'ম খেলে মাক বাপেকক নকোৱাকৈ মনে মনে এই মোবাইল মোবাইলৰ লগত কাণত এটা হেডফোন থাকিব এই হেডফোনটোৱে মূৰত কিমান যে ক্ষতি কৰে তেনেকুৱা ধৰণৰ কিন্তু মোবাইলত তেনেকৈ জানিবলগীয়া কথাও বহুত আছে ভালটো চালে ভাল বেয়াটো চালে বেয়া কম্পিউটাৰ কম্পিউটাৰটোও বহুত দৰকাৰী বস্তু আজিকালিৰ দিনত কিন্তু ল'ৰা ছোৱালীবোৰে বেছিভাগ কম্পিউটাৰটো খেলাৰ কাৰণে ব্যৱহাৰ কৰে আমি যিমান দেখ দেখি আছোঁ যিমান ল'ৰা ছোৱালীবোৰক দেখি আছোঁ যে মানে খেলা ধূলা এইবোৰ নাই এইবোৰ খেলা ধূলা আজিকালি আমি সৰুতে যেনেকৈ চবেই লগ হৈ কেনে স্কুলৰ পৰা আহি খেলিব গৈছিলোঁ একেলগে দৌৰা দৌৰি কৰিছিলোঁ খেলিছিলোঁ বেমাৰ আজাৰো তেনেকৈ নাছিল কিন্তু আজিকালি ল'ৰা ছোৱালী ঘৰৰ পৰা নোলাই বা মাক বাপেকে ওলাবও নিদিয়ে এই মোবাইল চাই থাক এনেকুৱা মোবাইল চাই থাক মোবাইল চাই চায়েই সময়বোৰ তেনেকৈ পাৰ হৈ যায় দিন যায় যাৰ ফলত চকুৰ ক্ষতি হয় মূৰৰ ক্ষতি হয় কিন্তু ল'ৰা ছোৱালীক যদি খেলিব দিয়ে বাহিৰত ওলাব নিজে ফুৰিব লৈ যায় ভাল ভাল কিতাপ পঢ়াই বাহিৰৰ জেগা দেখাই বেলেগ সৰু সৰু ল'ৰা ছোৱালীবোৰ একেলগে খেলা ধূলা কৰিলেওঁ তাহাঁতৰ শাৰীৰিকভাৱেও সুস্থ থাকে কিন্তু মোবাইলৰ মোবাইল কম্পিউটাৰ টিভি এইবোৰ চাই ঘৰৰ ভিতৰত আজিকালি ল'ৰা ছোৱালী সোমাই থাকি থাকি বহুত ৰোগীয়া হৈ বেমাৰীও হৈ গৈছে আমাৰ দিনত আমি ইমান দৌৰা ফুৰা কৰি খেলিছিলোঁ মোবাইল নাছিল তেতিয়া আমাৰ দিনত মোবাইল নাছিল টিভি আছিল টিভি তো আমি সেই ভাল ধা ধৰ্মমূলক বস্তুবোৰ চাইছিলোঁ ভাল লাগিছিল চবেই লগ হৈ টিভি চাইছিলোঁ সেইটো এটা বহুত ভাল দিন আছিল কিন্তু আজিকালি টিভি টোতো টিভি চোৱা মানুহৰ কমিয়েই গৈছে মোবাইলতে চব পায় আৰু সেই কিন্তু মোবাইলত আজিকালি তেনেকৈ দেখাত ভাল ভালতকৈ ল'ৰা ছোৱালীবোৰে শিশুসকলে বেয়াটোহে বেছি চায় মোবাইলৰ পৰা বহুত বেয়া বস্তু শিকোৱা হৈছে জানা হৈছে ল'ৰা ছোৱালীয়ে নজনা কথা কিছুমান মোবাইলত চাইছে জনা হৈছে বহুত বেয়া কথা শিকা হৈছে বহুত তেনেকৈ আমাৰ ওচৰে পাঁজৰে দেখি আছোঁ যে ল'ৰা ছোৱালী মোবাইল মোবাইল ব্যৱহাৰ কৰি বহুত বেয়া বেয়া কাম কৰি আছে মোবাইলে দি নানান নানান ধৰণৰ বেয়া কাৰ্য লিপ্ত হৈছে মোবাইলটো এনেকুৱা এটা বস্তু হৈ গৈছে আজিকালি ল'ৰা ছোৱালীৰ কাৰণে যে মোবাইল এটা নহ'লে নাই